হেল্ল' দাদা হয় মই অলপ আগত কেব এখন বুক কৰিছিলোঁ এই ইমান দেৰি কৰিছে আপুনি হৈ গ'ল আধা ঘণ্টা হৈ গ'ল মই এতিয়া বেলেগ এখন গাড়ী পাই গ'লো আপোনাৰ কেঞ্চেল কৰি দিয়ক বুজিছে মই বেলেগ এখন পাই গ'লোঁ মানে ইমান দেৰি এতিয়া সময় নাই ন ৰখিবলৈ কাইণ্ডলি আপুনি কেঞ্চেল কৰি দিয়ক ঠিক আছে ধন্যবাদ ধন্যবাদ